হেল্ল' অ' মই শিৱসাগৰৰ পৰা কৈছোঁ আপোনাৰ তাত মই চাহগছ অলপ দৰকাৰ হৈছে চাহবাগান এখন খুলিবলে মাটিটো কেনেকুৱা হ'ব লাগিব কিমান পৰিমাণৰ মাটি ল'ব লাগিব আটাৰ বীজটো আপোনালোকৰ তাত পামনে মাটি আছে প্ৰায় পাঁচ পুৰামন আৰু মাটিটো কেনেকুৱা পৰিমাণৰ মাটিটো কেনেকুৱা ধৰণে হেৰি কৰিব লাগিব মাটিটো প্ৰথম কেনেকে বস্তুটো হেৰি কৰিব লাগিব বুজাই দিয়কচোন

হয়

গুটি পোৱা যায় নেকি চাহপাতৰ বীজো পোৱা যায় নে গুটিও গুটিৰ পৰাও হয় নেকি বাৰু হয় হয় অ'

হয় হয় মানে এতিয়া গছ গছনি ৰুব লাগিব নি মানে ডাঙৰ গছ ৰুব লাগিব নি মাটিৰ ওপৰত হ'ব দিয়ক এদিন যাম